হেল্ল' আপোনালোকৰ পৰা মই চেম্পু লৈছিলোঁ আৰু মুখত ঘঁহা ক্ৰীম লৈছিলোঁ আৰু বাচ্ছাৰ কাৰণেও লৈছিলোঁ মই হেৰি ব'ডি ৱাচ লৈছিলোঁ খুব ভাল পালোঁ মই প্ৰ'ডাক্টটো খুব ভাল পালোঁ গতিকে ভাল পোৱা কাৰণে ভাল লাগিছে বা চুলিও সৰা নাই আৰু মুখৰ দাগবিলাকো গৈছে গতিকে আৰু পিছলৈ আপোনালোকৰ পৰা এনে প্ৰ'ডাক্ট পাম বুলি আশা কৰিলোঁ